শাৰীৰিক ব্যায়াম হৈছে আমি প্ৰতিদিনে যিবিলাক কাম কৰো যেনে ৰাতিপুৱা আমি দুই কিলোমিটাৰ বা তিনি কিলোমিটাৰ খোজ কাঢ়োঁ সন্ধ্যা সময়ত আমি সন্ধ্যা ভ্ৰমণ কৰোঁ ঘৰৰ পাচলি দৰাত আমি কোৰ মাৰোঁ পথাৰত হাল বাবলৈ যাওঁ বা কোৰ মাৰো আমি প্ৰতিদিনে দৈনন্দিন যিবিলাক কাম কৰো বা যিবিলাক পৰিশ্ৰম কৰোঁ সেইবিলাক হ'ল শাৰীৰিক ব্যায়াম এই শাৰীৰিক ব্যায়ামবিলাকে আমাৰ শৰীৰৰ অত্যাবশ্যকীয় যিবিলাক বৰ্জিত পদাৰ্থ এইবিলাক ঘাম আকাৰে ওলাই যোৱাত সহায় কৰে অংগ পতংগবিলাক চলাচলত যথেষ্ট পৰিমাণে সহায় কৰে তে সেইকাৰণে আমি ঘৰতে বহি নাথাকি যদি নিয়মিতভাৱে শাৰীৰিক পৰিশ্ৰমবিলাক কৰি যাওঁ বা ব্যায়ামবিলাক কৰি যাওঁ আমাৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি হয় এই ক্ষেত্ৰত শাৰীৰিক ব্যায়ামে আজিকালি ডায়বেটিছ উচ্চ ৰক্তচাপ আদিত যথেষ্ট সহায় আগবাঢ়ে যদি আমি শাৰীৰিক ব্যায়াম নকৰি ঘৰতে কোনো কাম নকৰাকৈ বহি থাকোঁ তেতিয়াহ'লে কিছু কিছু ক্ষেত্ৰত দেখা গৈছে যে স্বাস্থ্যৰ যথেষ্টখিনি অৱনতি হয় লগতে বিভিন্ন প্ৰকাৰৰ অসুখ বা বেমাৰসমূহ লগ দিয়ে অন্য হাতেদি যোগাসনটো এনেকুৱা এটা বস্তু যিটো এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰণালীবদ্ধভাৱে সু চিন্তাধাৰাৰে যিটো যোগাসন কৰা হয় সেইটো হৈছে প্ৰণালীবদ্ধ যোগাসন এই যোগাসনত কিছুমান নামো থকা হয় ৰখা হয় যেনে পদ্মাসন বৰ্জাসন সিংহাসন ইত্যাদি এই যোগাসনবিলাকে আমাৰ কিছু কিছু ৰোগৰ প্ৰতিষেধক হিচাপেও কাম কৰে শৰীৰ মন আৰু স্বাস্থ্য আটাইখিনি সুন্দৰকৈ পৰিচালনা কৰা বা ৰখাটো যথেষ্ট পৰিমাণে সহায় কৰে লগতে শৰীৰটো নিৰোগী হৈ থকাত যথেষ্ট পৰিমাণে সহায় আগবঢ়ায় যোগাসন আচলতে এটা নিৰ্দিষ্ট সময়ত কৰিম বুলি কৰিব পৰা বস্তু নহয় ইয়াৰ কাৰণে যথেষ্ট অনুশীলনৰ প্ৰয়োজন হয় এই যোগাসন যদি আমি খুব সৰুৰ পৰা আৰম্ভ কৰো তেতিয়াহ'লে নিয়মিতভাৱে কৰি গ'লে এই যোগাসনটো আমি এটা সময়ত এলা ৰঙে বা কোনো কষ্ট নোহোৱাকৈ বা কোনো আমনি নোপোৱাকৈ কৰি যাবলৈ সক্ষম হ'ম আগতে আচলতে আমি যোগাসনৰ নাম শুনিছিলো বিদ্যালয়বিলাকত দুই এটা যোগাসন কৰিছিলো কিন্তু এতিয়া তেতিয়া আমি দুই এটা যোগাসন কৰিয়েই এ এৰি দিয়া হৈছিলে কিন্তু এতিয়া এই যোগাসনৰ যিটো প্ৰয়োজনীয়তা বয়স বাঢ়ি যোৱাৰ লগে লগে অনুভৱ কৰিবলৈ লৈছোঁ সেয়ে দৈনন্দিন কাম কাজ কৰাৰ পাছতো পুৱা বা গধূলি মোৰ ক্ষেত্ৰত মই বিশেষকৈ যোগাসনটো প্ৰায়ে অভ্যাস কৰো কাৰণ ডক্টৰৰ দৰৱ বা ঔষধে মোৰ ক্ষেত্ৰত কিছু কিছু বেমাৰৰ উপশম ঘটালেও কিছু কিছু ক্ষেত্ৰত যোগাসনে মোক যথেষ্ট উপকৃত কৰিছে গতিকে মই ভৱিষ্যত প্ৰজন্ম বা বাকীসকল ৰাইজকো ক'ব বিচাৰো আপোনালোকে প্ৰতিদিনে নিজৰ যথেষ্ট সংখ্যক কাম থাকিবও পাৰে বা আমি প্ৰতিদিনে যিখিনি কাম শাৰীৰিক বা ব্যায়াম হিচাপে কৰি গৈছোঁ সেইখিনি কৰাৰ উপৰিও ঘৰুৱা কাম কাজখিনি কৰাৰ উপৰিও আমি যদি যোগাসন কৰি যাওঁ নিশ্চয় আমাৰ স্বাস্থ্যটোক আমি সুন্দৰকৈ ৰাখিব পাৰিম আগৰ ঋষিমুনিসকলে যোগাসন কৰাৰ বাবে হয়তো তেওঁলোক বহুত তেওঁলোকৰ আয়ুস বহুত দীঘল হৈছিলে আমাৰ কিন্তু এতিয়া আমাৰ যিসকল বৰ্তমানৰ প্ৰজন্ম লাহে লাহে প্ৰদূষণমুক্ত প্ৰদূষণমু প্ৰদূষণযুক্ত এই বায়ুমণ্ডলৰ এৱা পানী খায় তেওঁলোকৰ বেমাৰ আজাৰৰ পৰিমাণ যথেষ্ট বাঢ়ি গৈছে সেয়ে মই ক'ব খোজোঁ যে অন্ততঃ পুৱা গধূলি এবাৰ যদি যোগাসন বা শাৰীৰিক ব্যায়াম কৰি নিজৰ স্বাস্থ্যটোক অকণমান সবল কৰি ৰাখিব পাৰে তাৰ বাবে প্ৰত্যেকেই চিন্তা চৰ্চা কৰিব লাগে এই ক্ষেত্ৰত আজিকালি স্কুল বিদ্যালয়বিলাকতো যোগৰ ক্লাছ হোৱা দেখা গৈছে আৰু এই যোগবিলাকে তেওঁলোকৰ শাৰীৰিক দিশটোত বিকাশ বা উন্নতি কৰাত সহায়ক হৈছে বুলি মই ক'ব খোজা নাই ইয়াৰ লগতে মানসিক দিশটোতো যথেষ্ট পৰিমাণে সহায়ৰ হাত আগবঢ়াব সেয়ে প্ৰতি বছৰে পালন কৰি অহা বিশ্ব যোগ দিৱস একৈছ জুন তাৰিখটোত আমি যোগাসন কৰাৰ লগতে আমি শাৰীৰিক ব্যায়াম যেনে প্ৰতিদিনে আমাৰ ঘৰুৱা যিবিলাক কাম সেইবিলাক যাতে আমি নিয়মিতভাৱে কৰি পেলাই আমাৰ দেহৰ প্ৰতিটো অংগ যাতে আমি সঞ্চালন কৰিব পাৰো প্ৰতিদিনে অন্তত আমি পুৱা বিচনাৰ পৰা সোনকালে উঠি বেছিকৈ নহ'লেও এক বা দুই কিলোমিটাৰ যদি আমি প্ৰতিদিনে খোজ কাঢ়ো নিশ্চয় আমি আমাৰ দেহটোক ডায়েবেটিছ তাৰপাছত উচ্চ ৰক্তচাপ বা এনেধৰণৰ বিভিন্ন বেমাৰৰ পৰা আমি আমাৰ দেহটোক আঁতৰাই ৰাখিব পাৰিম বুলি আমাৰ বিশ্বাস সেয়ে আপোনালোক সকলো ওলাই আহক ওলাই আহি যুগৰ প্ৰয়োজনীয়তা অনুভৱ কৰক আৰু হাতত হাত ধৰি ওলাই আহি আপোনালোকৰ স্বাস্থ্য ৰক্ষা কৰাত নিজক অকণমান সহায় কৰক